হেল্ল' অঁ এই অঁ কঠালগুৰিত অঁ অঁ অঁ এই বহুত বানপানী হয় ন তাতে অঁ অঁ অঁ ফ্ৰী আছোঁ অঁ ৰিলিফ দিয়া কথা ভাবি আছা নেকি পাৰি অঁ অঁ অলপ সহায় কৰি দিব পাৰি মানুহখিনিক অঁ অঁ অঁ

অঁ অঁ বানপানী বহুত হয় ন মানুহবা কিমানমান হ'ব

অঁ কি কি দিয়া চাউল দালি অঁ অঁ অঁ

ও ও অঁ মানে আগতে হেৰি লগ হৈ কিনে আলোচনাটো কৰি লওঁ নেকি বস্তুখিনি বাৰু কিনি ল'ম

অঁ অঁ অঁ এতিয়া এক দুই এক দুই তাৰিখ মানে ঠিক কৰি ল'লে হ'ল তাৰিখটো অঁ অঁ দিয়া হ'ব দিয়া